আচলতে আমাৰ সংস্কৃতিবোৰ আচলতে তাৰ যি ঐতিহ্যতা সংৰক্ষণ কৰিবলৈ হ'লে আমি সংস্কৃতি পৰম্পৰাগতভাৱে যিবিলাক চলি আহিছে কিছুমান নীতি নিয়ম যিবোৰে আমাৰ সমাজখনক ক্ষতি নকৰে তেনেকুৱা নিয়মবিলাক আমি সদায় মানি চলিব লাগিব কিছুমান এনেকুৱা আছে যে আমাৰ সংস্কৃতি পালন কৰিবলৈ আচলতে বহুত লাজ পায় শিক্ষিত বুলি নিজকে চিনাকি দিবগৈ আমাৰ আপোৰুগীয়া যিবিলাক ৰীতি নীতি বিয়া বাৰু হওঁক বিয়া বাৰু লগত জড়িত কিছুমান নীতি নিয়ম আজি বিয়া বাৰুবিলাক আজিকালি কি হয় বেছি আধুনিকীকৰণ কৰি আৰু নিজকে শিক্ষিত দেখুৱাব গৈ বিয়া বাৰু সেই পুৰণি যিবিলাক বিয়া নাম ঢোলৰ উজনি অসমত মানে বিয়াত ঢোল বজোৱা এটা নিয়ম আছিল আমাৰ কি হৈছে ঢোল বজোৱা নীতিটো ত্যাগ কৰি তেওঁলোকে কি বজায় বেণ্ড পাৰ্টি বজাব ল'লে এই এনেকুৱা ধৰণৰ আৰু বিয়ানামবিলাক মানুহে পাহৰি গৈছে তাৰসলনি ডি জে লগাই দিয়ে তাৰ সলনি কিবা আধুনিক গান গীত লগায় দিয়ে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে আমাৰ অসমীয়া বিয়া এখন আচলতে কি অসমীয়া বিয়া নামটোয়েই আমাৰ পৰিচিত অসমীয়া বিয়া নামত অসমীয়া অসমীয়া বিয়া এখনত বিয়া নামটোৱে ডাঙৰ বৈশিষ্ট এটা ফুটি ধৰে মানে এনেকুৱা ধৰণৰ কিছুমান নীতি নিয়ম আছে কইনা হোম হোমৰ গুড়িত বহা কইনা নোওৱা এনেকুৱা নিয়মবিলাক আচলতে আজিকালি পাহৰি গৈছে গতিকে সেই নিয়মবিলাক আমি আচলতে লাজ বুলি নাভাবি গৌৰৱ বুলি ভাবি আচলতে সেইবিলাক আমি নিয়ম ধৰি ৰাখিব লাগে আৰু দ্বিতীয়তে যিবিলাক বিহু লগত জড়িত মাঘৰ বিহুত কি কৰে যে ভেলাঘৰ সাজে এসাঁজ খায় লগতে বহাগ বিহুত গৰু নোৱাই হুঁচৰি গোৱা হয় তো এনেকুৱা প্ৰথাবিলাক মানি চলিব লাগে এইবোৰে আমাৰ এটা ডাঙৰ বৈশিষ্ট বাহিৰতো ফুটাই তুলে বা বাহিৰত মানুহক এই বৈশিষ্টবোৰে বাহিৰত মানুহে অসমখনক আচলতে চিনি পায় গতিকে এই বৈশিষ্টবোৰ আজিকালি আমাৰ হেৰাই গৈছে আজিকালি গাঁওবিলাকতো ভেলাঘৰ নাসাজা হৈ গৈছে মানুহে কি কৰিছে তিৰ্পাল এখন তৰিছে ৰাতি আধুনিক গান হিন্দী গান লগাইছে বা আধুনীক অসমীয়া গান লগাইছে বিহু চিহুটো নাইকিয়াই হৈ গৈছে তো এনেকুৱা ধৰণৰ আৰু যিবিলাক বিহু আজিকালি ওলাইছে বিহু নামত শব্দটোহে বিহুটো ৰৈ গৈছে কিন্তু বিহু নামত আধুনিক বাদ্য যন্ত্ৰৰ আধুনিক মিউজিক লগাই তাত গান জাষ্ট বিহু এফাকি বিহুকে উৰাই ঘূৰাই কেতিয়াবা সেই বিহু ফাকি আকৌ মাজে মাজে আধুনিক এটা সুৰ বা বেলেগ কিবা এটা বাহিৰৰ সুৰ এটা দিও গোৱা দেখা যায় আৰু তাত বহু বেছি পৰিমাণে অশ্লীলতা সানা দেখা যায় এনেকুৱা ধৰণৰ বস্তুবিলাক আচলতে ত্যাগ কৰিব লাগে এইবিলাকে আচলতে আমাৰ উন্নতি ঠাইত মানে বিপৰীতে অৱনতিহে মাতি আনিছে বেছি চাঞ্চ থাকে সেইকাৰণে মই ভাবোঁ যে আমাৰ এই সংস্কৃতি এই আমাৰ এই সংস্কৃতিৰ যিবিলাক বৈশিষ্ট এইবোৰ আমি সদায় ধৰি ৰখাটো অতিকৈ প্ৰয়োজন আৰু কাতি বিহুত আমাৰ কাতি বিহু কিয় পালন কৰা হয় তাৰ কাৰণে যিবিলাক নীতি নিয়ম আচলতে চলি আহিছে সেই নীতি নিয়মবিলাক অলপ সময় কাৰণে সেই দিনটোৰ কাৰণে হ'লেও মানি চলিলে ভাল হয় যিবোৰ নৱ প্ৰজন্ম উঠি আহিছে সিহঁতৰ কাৰণেও সুবিধা হয় আমাৰ সংস্কৃতিটো দুটা কথা ভালকৈ পিছলৈও আমাৰ জীৱিত হৈ থাকিব যেতিয়া আমিয়ে সংস্কৃতি বস্তুবোৰ যেতিয়া পালোঁ মানে পালন নকৰিম বা আমি সেই বস্তুবোৰৰ লগত লাগি নাথাকোঁ তেতিয়াহ'লে কি হয় মানে লাহে লাহে আমাৰ সংস্কৃতি বৈশিষ্টবোৰ কৰবাত যেন হেৰাই যাব মই ভাবোঁ যে বিহুৰ সময়ত যাতে বিহু সম্পূৰ্ণ বিহু সুৰত গোৱা বিহু এফাকি গোৱাৰ বাবে সকলোৱে চেষ্টা কৰা উচিত এটা ভাল হুঁচৰি শিকি সকলোৱে হুঁচৰি যিটো নীতি নিয়ম সেইটো ধৰি ৰখা উচিত গৰু নোওৱা ভেলাঘৰ সজা ধৰি ৰখা উচিত কিন্তু যিবিলাক নীতি নিয়মৰ জৰিয়তে আমাৰ সমাজখন পিছ পৰি ৰ'ব পাৰে যিবিলাক নীতি নিয়মৰ যোগেদি আনৰ ক্ষতি হ'ব পাৰে সেই নীতি নিয়মবিলাক বহিষ্কাৰ কৰাটো এশ শতাংশই উচিত আৰু যিবোৰ নীতি নিয়মে আমাৰ কেতিয়াও অচ অনিষ্ট কৰিব নোৱাৰে তাৰ সলনি আমাৰ গৌৰৱ ভৱিষ্যতৰ হাজাৰ বছৰলৈ জীয়াই ৰাখিব পাৰে তো তেনে বৈশিষ্টবোৰ আমাৰ সদায় জীয়াই ৰাখিব লাগে তেতিয়াহে সাংস্কৃতিক বৈশিষ্টহে এটা জাতিক আচলতে জীয়াই তুলিব পাৰে সাংস্কৃতিক বৈশিষ্ট অবিহনে সামাজিক ৰীতি নীতি সমাজত চলা প্ৰথা এইবিলাকৰ অবিহনে আচলতে জাতিৰ কেতিয়াও পৰিচয় নাথাকিব জাতিৰ পৰিচয়ৰ কাৰণে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট যেনেকৈ ভাষা নহ'লে জাতি নিমাত হৈ পৰে জাতি প্ৰাণ নাইকীয়া হৈ পৰে ঠিক তেনেকৈ এতিয়া ভাষাটোও আমাৰ সংস্কৃতিৰে সা সাংস্কৃতিক ঐতিহ্যৰ ভিতৰতে এটা পৰে সংস্কৃতিৰ এটা সম্পদ হয় আজিকালি কি হৈছে অসমীয়া ভাষাৰ ঠাইত বহু আধুনিকৰণ নিজকে আধুনিকতা দেখুৱাবলৈ গৈ নিজকে শিক্ষিত দেখুৱাবলৈ গৈ মানুহে কি কৰিছে ইংৰাজী ভাষা ব্যৱহাৰ কৰিব লৈছে যদি বজাৰ কৰিবলৈ যায় ক'ৰবাত এটা ডাঙৰ বজাৰ বজাৰ এখনত যেতিয়া সোমাই তেতিয়া কি হয় মানুহে মাৰোৱাৰী এটা দেখিলে বা বিহাৰী বা বঙালী এটা দেখিলে তেতিয়া মানুহে আমাৰ নিজৰ থলুৱা মানুহজনে কাষ্টমাৰজনে কি কৰে তেওঁলোকে হিন্দীতহে তেওঁলোকে সুধে যে কাপোৰ হওক যিকোনো সামগ্ৰী হওক তেওঁলোকে হিন্দীতহে প্ৰথমতে তেওঁলোকে আমাৰজনে উত্তৰ দিয়ে প্ৰশ্ন সুধে তো তেওঁও সহজে উত্তৰটো দি দিয়ে হিন্দীতে কিন্তু কথাটো এনেকুৱা হ'ব নালাগে প্ৰথমতে তেওঁলোক যিহেতু ইয়াত বেপাৰ কৰিব আহিছে ক'ত অসমত আমাৰ ঠাইত আহিছে গতিকে তেওঁলোকে আমাৰ ঠাইৰ ভাষাটোক সন্মান দিয়া আমাৰ ঠাইৰ ভাষাটো শিকি লোৱা অতিকৈ প্ৰয়োজন অতিকৈ প্ৰয়োজন আৰু সেইটো আমাৰ অতি গৌৰৱৰ কথা আমাৰ ইয়াত আহিছা যেতিয়া আমাৰ ভাষাটো জানিব লাগিব আমি তেওঁলোকৰ ভাষাটোক আদৰাটো পিছৰ কথা তেওঁলোকে প্ৰথম আমাৰ ভাষাটো আদৰিব পাৰিবই লাগিব যদি আমাৰ ভাষাটোক সন্মান দিয়ে তেতিয়া আমি নিজে তেওঁলোকৰ ভাষাটোক সন্মান নিদিম কিয় আমি সন্মান দিম এশ শতাংশই দিম কিন্তু প্ৰথমতে আমাৰ ভাষাটোক সন্মান কৰক যদি তেওঁ হিন্দীত কথা কয় তেতিয়াহ'লে আমি অসমীয়াত কথা কিয় নক'ব তেওঁ যদি নিজৰ ভাষাটো আজি বাহিৰত আহিও তেওঁ ত্যাগ কৰিব পৰা নাই তেতিয়া আমিও আমাৰ ভাষাটো বাহিৰত নিজৰ জে ঠাইত থাকি পেলাই আমি নিজৰ ভাষাটো কিয় ত্যাগ কৰিব বিচাৰি আছোঁ গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আমি সদায় বহিষ্কাৰ কৰিব লাগে নিজৰ ভাষাটোৰ অস্তিত্বৰ পৰা বজাই ৰাখিব লাগে এইটো নহয় যে আমি অসমীয়াত কথা ক'লে বা অসমীয়া ভাষাত ব্যৱহাৰ বেছি অতিমাত্ৰা ব্যৱহাৰ কৰিলে যে আমি অশিক্ষিত বুজাম বা নিজকে জ্ঞান নাইকিয়া হয় জ্ঞানহীন হৈ পৰে তেনেকুৱা কোনো ধৰণৰ কথা নাই সেইজন হে আচলতে প্ৰকৃত মানুহ সেইজনহে জাতিগত হিচাপে তেওঁ পৰম্পৰাগত বা পাৰম্পৰিক ৰীতি নীতিবোৰৰ জৰিয়তে গৌৰৱ কৰিব পাৰি যিজনে নিজৰ ভাষা নিজৰ সংস্কৃতিৰ প্ৰতি বৈশিষ্ট সদায় বজাই ৰখাত অহুপুৰুষাৰ্থ চেষ্টা কৰে গতিকে মই ভাবোঁ যিবোৰ আমাৰ সংস্কৃতি কেতিয়াও ক্ষতি সাধন কৰিব নোৱাৰে আনৰ সেই সংস্কৃতি সেই বৈশিষ্টবোৰ সদায় আমাৰ অতুত ৰখাটো অতিকৈ প্ৰয়োজন